মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা নগাঁও বৰদোৱাৰ ঐতিহ্যমণ্ডিত নামঘৰলৈ যাব বিচাৰোঁ তাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিলে তাত তেখেতৰ পদচিহ্ন আছে তেখেতে মানে ধৰ্মীয় বৈষ্ণৱ ধৰ্ম তেখেতে তাৰ পৰাই প্ৰথম প্ৰচাৰ কৰিছিলে আ তেখেত তাতে বৰদোৱাৰ হাজাৰ হাজাৰ ভক্ত প্ৰতিদিনাই সমাগম হয় সেই নামঘৰত প্ৰতিদিনাই ভক্তসকল উপস্থিত হৈ হৰীৰ নাম কীৰ্তন কৰে গতিকে সেই ঠাইডখৰ সঁচাকৈ বৰ মানে ঐতিহ্যমণ্ডিত আৰু আমাৰ মনোমোহা এখন ঠাই সেই জেগাডখৰ ধৰক যিডখৰ জেগাৰ পৰা আজি ধৰ্ম প্ৰচাৰ কৰি শংকৰদেৱে আমাৰ মাজত গুৰু হিচাপে তেখেতে প্ৰতিষ্ঠা কৰিছিলে তেনেকুৱা এডখৰ জেগা চাবলৈ সকলোৰে মন থাকে সেইকাৰণে মই ভাবোঁ সেই নগাঁৱত অৱস্থিত শংকৰদেৱৰ যি নামঘৰ সেই নামঘৰটো চাবলৈ মই যাব বিচাৰোঁ